যোগাসনে মানৱ দেহটোক বা মানুহৰ দেহাটোক সুস্থ সবল হৈ থকাত যথেষ্ট সহায় কৰে যোগাসনটো এতিয়াৰ বস্তু নহয় আমি আগতেও শুনিছোঁ যে ঋষিমুনিসকলেও যোগাসন কৰিছিলে টপ কৰিছিলে জপ কৰিছিলে যাক আমি ইংলিছত আজি মেডিটেশ্যন বুলি কওঁ স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত যোগাসনটো সঁচাকৈয়ে বৰ অপৰিহাৰ্য আমি সৌৰ অৱস্থাত থাকোঁতে যোগাসন ঠিক থূলমূলকেহে কৰিছিলোঁ কেইটামান যোগাসন ধৰক মানে ঠিক কেইটামান যোগাসনহে আমি মানে কৰিবলৈ বাধ্য হৈছিলোঁ কিন্তু আজিকালি দেখা গৈছে যে পৰিৱৰ্তনশীল সমাজৰ লগত মানুহবিলাকে খাপ খাবলৈ লৈছে আৰু যোগাসনৰ প্ৰতি মানুহে যথেষ্ট গুৰুত্ব দিয়া হৈছে আমাৰ যেতিয়া কোনো এজন ব্যক্তিৰ কিবা এটা অসুখ হয় আমি চিধাই ডক্টৰৰ পৰামৰ্শ লওঁ বা ডক্টৰৰ চিকিৎসা কৰিবলৈ যাওঁ কিন্তু এনেকুৱা কিছুমান অসুখ বা ৰোগ আছে যিবিলাক ডক্টৰৰ ট্ৰিটমেণ্টত বা ডক্টৰৰ চিকিৎসাত সুস্থ হৈ বা ভাল হৈ নুঠে সেই ক্ষেত্ৰত আমি যোগাসন বা প্ৰাণায়মৰ সহায় ল'লে যথেষ্ট উপকৃত হ'ব পাৰোঁ যোগাসনৰ লগতে প্ৰাণায়মেও আমাৰ শৰীৰটোক যথেষ্ট পৰিমাণে সুস্থ ৰখাত সহায় কৰে আমাৰ বৰ্তমান সমাজখনত প্ৰদূষণ যথেষ্ট পৰিমাণে বাঢ়ি গৈছে যাৰ ফলত আজিকালি প্ৰত্যেকজন মানুহৰে নিশ্চয় কিবা এটা ৰোগ বা বেমাৰ ব্যাধি থকাটো নিশ্চিত হৈ পৰিছে আমি এই ক্ষেত্ৰত যদি বেমাৰ এটা হোৱাৰ পাছত চিকিৎসকৰ ওচৰলৈ যোৱাতকৈ তাৰ আগতে যদি আমি প্ৰতিষেধক হিচাপে কিছুমান বস্তু ব্যৱহাৰ কৰোঁ নিশ্চয় আমাৰ মানৱ দেহটোক বা আমাৰ স্বাস্থ্যটোক নিৰোগী কৰি ৰখাত সহায় কৰিব পাৰে সেয়েহে আমি যোগাসনটো নিয়মিতভাৱে যদি কৰি যাওঁ নিশ্চয় আমি বহুত বেমাৰৰ পৰা নিজকে হাত সাৰি ৰাখিব পাৰে এতিয়া কিছুমান বেমাৰ বা ব্যাধি আছে যিবিলাক ডাক্তৰৰ চিকিৎসাৰ দ্বাৰা আৰোগ্য নহয় ধৰি লৈছোঁ আমাৰ কঁকালৰ বিষটো এতিয়া কঁকালৰ বিষটোৰ ডাক্তৰী ট্ৰিটমেণ্টত বা ডাক্তৰীৰ চিকিৎসাত আমি মোৰ নিজৰে কৰিছোঁ যদিও নিজে উপকৃত হোৱা নাই এই ক্ষেত্ৰত যোগাসনৰ জৰিয়তে নিয়মিতভাৱে কৰি যোৱাৰ ফলত মই কিছু আৰোগ্যও হৈছোঁ আৰু ভৱিষ্যত প্ৰজন্ম বা বেলেগ ব্যক্তিক মই পৰামৰ্শও দিওঁ যাতে যোগাসন কৰি কিছু বিষৰ পৰা উপশম পাব পাৰে যোগাসন স্বাস্থ্যৰ বাবে এটা প্ৰয়োজনীয় বস্তু আৰু এতিয়া আমাৰ বিদ্যালয়বিলাকতো যোগাসনৰ প্ৰতিদিনা এটাকৈ ক্লাছৰো ব্যৱস্থা কৰিছে লগতে একোজনকৈ শিক্ষকৰো ব্যৱস্থা কৰিছে তাৰোপৰি একৈছ জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাপে পালন কৰিবলৈও চৰকাৰে সিদ্ধান্ত কৰিছে এই ক্ষেত্ৰত আমি প্ৰতিবছৰে দেখা পাইছোঁ যে বিভিন্ন অঞ্চলত বা বিভিন্ন ৰাজ্যত এই যোগ দিৱসটোত যথেষ্ট সংখ্যক জনসাধাৰণৰ সম্পূৰ্ণ সঁহাৰি মানে ৰখা পৰিলক্ষিত হৈছে সেয়ে আমি ক'ব খোজোঁ যে সকলোৱে যোগৰ অভ্যাস কৰক নিজৰ স্বাস্থ্যটোক যোগৰ দ্বাৰা নিৰোগী কৰি ৰাখক আৰু প্ৰত্যেকজন ব্যক্তিয়ে পুৱা গধূলি অন্ততঃ যোগাসন কৰি নিজৰ স্বাস্থ্যটোক নিৰোগী কৰি ৰাখক